মই চৰাই চৰাই মই চাব কাৰণে মইতো বহুতেই ভালপাওঁ কিন্তু মই মানে এদিনাখন চৰাই চাবৰ কাৰণে মই চিৰিয়াখানাত গ'লোঁ চিৰিয়াখানটো বহুত ধৰণৰ চৰাই চিৰিকতি দেখা যায় তাত মানে চৰাই দেখোঁতে দেখোঁতে মোৰ গছৰপৰা এটা চৰাইয়ে মোৰ মূৰতে পাইখানা কৰি দিছে পাইখানা কৰি দিয়াৰ পিছত বহুতবিলাক পাইখানা কৰি দিলে মোৰ এতিয়া কি কৰোঁ কাপোৰ কানি মোৰ একদম মানে শেষ মূৰত মানে পাইখানা কৰি দিলে এতিয়া মানে মূৰত মানে একদম চুলি তুলি একদম পাইখানাই অৱস্থা নাই পিছতো মোৰ মানে লগৰবিলাকে হাঁহি আছে তোমাৰ কি হ'ল তাৰ পিছত মই পানী বটল কিনিলোঁ তাত তাতে পানী বটল কিনি সেইবাৰ মই সেনেকৈ আৰু ধোলোঁ উপায় নাই আৰু ধোলোঁ থোৱাৰ পিছত সেনেকৈ মই আৰু তাৰপৰা সেনেকৈ গুচি আহিলোঁ আহি চাই চিন্তি গুচি আহিলোঁ আহি সেনেকৈ আৰু মানে আহিলোঁ আহি তাৰ পিছত মই ঘৰৰ অহাৰ পিছত আৰু এদিনাখন মই চৰাই চাবৰ কাৰণে মই এদিনাখন পাহাৰত গ'লোঁ পাহাৰত গ'লোঁ পাহাৰতো আৰু বহু ধৰণৰ চৰাই চিৰিকতি তাতে দেখিবই দেখিব পৰা যায় তাত আৰু এদিনাখন মই চাওঁতে চওঁতে এদিনাখন গছৰ এটা চাওঁ যে এটা সৰু চৰাইৰ মাত শুনি আছো আমি তাৰ পাছত ক'ত আছে সৰু চৰাইৰ মাত কিবা এই গছডালৰ এটা মানে খুৰোংত এটা পোৱালি সৰু পোৱালি এটা আছে চাওঁ যে সেইটো মানে এই কি মইনা চৰাই যে মইনা চৰাই মইনা চৰাইৰ পোৱালি মইনা চৰাইৰ পোৱালি মাকে ওচৰতে মানে আহাৰ খাবৰ খোৱাবৰ কাৰণে পোৱালিটোক আহি আছে মানে মাকে যেতিয়া আমি মানে ছোৱালী পোৱালিটোক আনিব গৈছোঁ মাকে উৰি আহি আমাক মানে মানে এনেকৈ মানে পূৰা মূৰৰ ওপৰত উৰি উৰি উৰি উৰি মানে মাকে মানে মানে ঠগাব খুজি আছে আমাক ঠগাব ঠগাব খুজি আছে তাৰ পিছত আমি ভয়ো খালোঁ কি কৰিম কিবা পোৱালিটোকো এৰি দিবও বেয়া লাগিল এনেকৈ আৰু পোৱালিটো উপাই নাপায় মই পোৱালিটোক এহাতেদি পোৱালিটোক ল'লোঁ পিছত মাকে উৰি আহি একদম মানে মোৰ হাততে থকাই থাপ মাৰি দিছে তেতিয়া মই ভয়ে খালোঁ পোৱালিটো মোৰ হাতৰপৰা মানে পৰি গ'ল পৰি যোৱাৰ পিছত মই মানে এতিয়া ময়ো পৰি গ'লোঁ পৰি যায় মই সেইবাৰ সেনেকৈ গছৰ শিলত দুখ পাই মানে হাতত ছাল গ'ল মোৰ ভৰিত ছাল গ'ল তাৰ পিছত মই সেনেকৈ আৰু পোৱালিটো মানে ক'ত গ'ল সেইবাৰত মই বিচিৰি বিচিৰি পোৱালিজনী মানে মই বিচাৰিয়ে নাপালোঁ পিছত বিচাৰি বিচাৰি সেইবাৰ এই জংঘলৰ মাজত পোৱালোজনীক মই পালোঁ পায় সেনেকৈ আৰু মোৰ বেয়া লাগিল মাকে মাকে ইমান কি কৰি আছে তাৰ পিছত আৰু মই সেনেকৈ আৰু পোৱালিটোক মই তাতে মানে তাৰ বাঁহতে থৈ আহিলোঁ থৈ আহি আৰু মই দুখ পাৰি সেনেকৈ আহিলোঁ আৰু আহি ঘৰত সেনেকৈ মানে ঔষধ পাতি লগাই দিলোঁ দি সেনেকৈ আৰু চবেই মানে কয় হাঁ তই ইমান পোৱালি ভাল মানে চৰাই ভাল পোৱা তই এনেকৈ চৰাই মই কৈছোঁ মই বহুতে চৰাই ভালপাওঁ মই সেনেকৈ আৰু সেনেকৈ মই আৰু এদিন গ'লোঁ মই উৰপদ বিলত উৰপদ বিলত বহুত মানে চৰাই আহে তাতে সেই মাছ খাবৰ কাৰণে বহুত চৰাই আহে মানে তাতে চিলনী চৰাই ওপৰত আকাশত উৰি থাকে তাতে বহুতো মানে মৰা শ চ থাকে তাতে চৰাই চিৰিকতি মৰে বা কিবা সেনেকৈ বেয়া বস্তু মানে ডাঙৰ ডাঙৰ জন্তুও কেতিয়াবা মৰে তাতে মানে সেইবিলাক খাবৰ কাৰণে ওপৰত মানে চিলনী উৰি থাকে সেই চিলনীবিলাক আহি পৰে তাৰ পিছত আমি সেইবিলাক মই চাই মানে সেইবিলাক চায়য়ে বহুতেই ভালপাওঁ মানে চিলনী চাব গৈছোঁ গ'লোঁ তাৰ পিছতে চৰাই বহুত মাছ খাব আহে সেই মাছ মানে তাতে আমি কেতিয়াবা মানে কি কিছুমান মানে এই মুড়ি মুড়ি লৈ গ'লে মানে মাছক মুড়ি খাব দিওঁ আমি মুড়ি ছটিয়াই ছটিয়াই পানীত দিওঁ মাছবিলাক আহে আহিয়ে তাতে মাছ মানে মাছে মুড়ি খায় তেতিয়া মানে চৰাইবিলাক আহি আহি উৰি উৰি উৰি উৰি আহি আহি আহি আহি মাছবিলাক কাই ঠগাই ঠগাই ঠগাই সিহঁতে ধৰে সেইবিলাক চাই চাই মানে ইমান ভাল লাগে চৰাই মানে সেনেকৈ মই মানে বহুত মানে সেনেকে চৰাই মানে চাই চাই মই মানে এবাৰ পৰিও গ'লোঁ এবাৰ মোৰ মূৰত হাগি দিলে আৰু এবাৰ মানে মই কি হ'ল চৰাই এজনী মানে চৰাই আছিল মানে এই পুখুৰীত নামিলোঁ মই পুখুৰী এটা আছিল পুখুৰীত মানে ভেটাই ফুল আছিল তাতে ভেটফুল সেই ভেটফুল আনিব যায় তাতে এটা মানে চৰাই মানে ভেটৰ মানে সেই মানে কিছুমান মানে কি হয় সেইবিলাক ফলবিলাক হয় সেই ফলবিলাক খাই আছিল খাই থাকাঁতে মই মানে এনেকৈয়ে মানে সেই চৰাইটোক মানে ভেট আনিব যাওঁতে মানে চৰাইটোও মানে তাতে মানে এটা সৰু চৰাই আছিল চৰাইটো মানে উৰিব নোৱাৰে উৰিব নোৱাৰে তাতে পৰি আছে তাৰ পিছত মই আৰু এই চৰাইটোক ধৰিব পাৰোঁ নেকি গ'লোঁ যোৱাৰ পিছত সেনেকৈ হ'ব চৰাইটোও মই ধৰিব নোৱাৰোঁ লাষ্টত মই পুখুৰীত পানীত পৰি গ'লোঁ পৰি যায় এতিয়া মই কি কৰি মই সাঁতোৰ নাজানো সেই মানে চৰাইটোক আনিব নোৱাৰিলোঁ পৰিও গ'লোঁ এতিয়া মই কি কৰিম তাৰ পিছত মোৰ লগৰ এজন আছিল তেওঁ মানে এজন মানুহক মানে ওচৰৰ মানে সেই নাৱৰীয়া আছিল নাাৱৰীয়াক মাতি মই মানে এবুকু পানীত নামি যোৱাৰ পিছত মোৰ ভয় লাগি গ'ল তাৰ পিছত চৰাইজনীও যে চৰাইজনীও বা ক'ত গ'ল মই দেখাই নাপালোঁ চৰাইটো বা ক'ত গ'ল উৰিয়ে গ'ল নে বোলে ক'ৰবাত পানীতে পৰি গ'ল মই সেইটোও দেখা নাপালোঁ তাৰ পিছত মোৰ নিজকে ভয় লাগি গ'ল চৰাইটোক আনাও নহ'ল সেনেকৈ হ'ব মই উঠি আহি সেই নাাৱৰীয়াজনে মোক উঠাই আনিলে আনাৰ পিছত সেনেকৈ মই উঠি আহিলোঁ তাৰ পিছত ক'লোঁ তুমি কিয় উঠাইছিলা মই সেই চৰাইজনী আনিবৰ কাৰণে গৈছিলোঁ ফুল ফুল খাই আছিল মই আনিবই নোৱাৰালোঁ পোৱালি এটা আছিল সৰু পোৱালি পোৱালিটো ক'ত গ'ল সেনেকৈ মানে বহুত নাৱৰীয়াটোৱে চালে নাই আৰু ক'ত গ'ল পোৱালীজনীও নাই তাৰ পিছত মই সেনেকৈ উঠি আৰু আহিলোঁ অহাৰ পিছত আৰু মই আৰু তেতিয়াৰপৰা আৰু মানে পানীত মই ভয়ে খাওঁ আৰু চৰাই সেনেকৈ চাব যায় মানে পানীত পৰি গ'লোঁ এনেকৈ মানে ভয়ে খাওঁ আৰু সেনেকৈ মই আৰু মানে বিলৰ পাৰত আৰু মানে চৰাই চাব নাযাওঁ কিন্তু মই পথাৰত মই পাহাৰত মই এনেকৈ মই চৰাই চাই চাই চাই চাই মই বহুতেই ভালপাওঁ মই সিহঁতৰ কাৰণে কিছুমান মানে বস্তু লৈ যাওঁ খোৱা বস্তু আহাৰ মানে চাউল মানে বেগত কৰি মই চাউল লৈ যাওঁ মানে মুড়ি লৈ যাওঁ সিহঁতক ছটিয়াই চটিয়াই দিওঁ সিহঁতে আহি আহি জাক বান্ধি পৰে খায় ইমান ভাল লাগে কিমান ধৰণৰ মাত তাহঁতৰ কান্দি থাকে কিমান ধৰণৰ মাত মাতি থাকে মানে কিমান ধৰণৰ চৰাই আহি আহি উৰি উৰি খাই সেইবিলাক চায়েই মই বহুত ভালপাওঁ সেনেকৈ সেনেকৈ মই আৰু কি মানে চৰাই মানে চাব মই মানে নদীৰ পাৰত গৈছিলোঁ আগতে আৰু মানে পাহাৰতো যাওঁ আৰু পথাৰত যাওঁ মই পথাৰত বহুত ধৰণৰ চৰাই থাকে সেনেকৈ পথাৰতো যাওঁ সেনেকৈ সেনেকৈ মানে মই মানে বহুত মানে চৰাইৰ কাৰণে মই মানে হৈছোঁ মানে মূৰত হাগি মানে মই সেইবিলাক ধুব লগা হ'ল সেনেকৈ সেনেকৈ মানে মই মানে চৰাইৰ বিষয়ে মানে বহুত ভুক্তভোগী হৈছোঁ সেইখিনিয়ে